হেল্ল' হেল্ল' হেল্ল' অঁ এই এইটো ধলি পাৰ্কৰ টিকট বুকিঙৰ তাত লাগিছেনে অঁ হয় অঁ অঁ অঁ এই মই এটা বিশেষ কাৰণতহে আপোনালৈ ফোন কৰিছিলোঁ এই যিহেতু আপোনালোকৰ তালৈ যাম বুলি অনলাইনত টিকট বুকিং কৰিছিলোঁ অঁ হয় অঁ অঁ দহজন যাম বুলি অ' এই বতৰৰ অসুবিধাৰ কাৰণে এতিয়া যাব নোৱাৰিম ন প্ৰায় নমান বজাত বজাৰৰ পৰাই বৰষুণ দি আছে ৰাস্তাতো বোকা হৈ আছে গাড়ীখনো এতিয়া আহিবলৈ অসুবিধা পাইছে অঁ অ' হয় অঁ এতিয়া সেই টিকেটৰ পইচাটো আমি ঘূৰাই পামনে অঁ অ' ঠিক আছে তেতিয়া মই আপোনাক একাউণ্ট নম্বৰটো জনাই আছোঁ হাঁ অঁ হ'ব ঠিক আছে